মই শিকা কিছুমান কৌশল বা পৰামৰ্শ বুলি ক'লে মই পেঞ্চিল ড্ৰৱিং কৰিব কেনেকৈ শেডিং কৰিব লাগে কেনেকৈ পেঞ্চিল ব্যৱহাৰ কৰিব লাগে বিভিন্ন গ্ৰেডৰ সেই বিষয়ৰে শিকিছোঁ আৰু পেইণ্টিং বা ৰং কৰিবলৈ হ'লে কি পেইণ্ট কৰিলে বা কোনটো কালাৰ কৰিলে কেনেকৈ কৰিব লাগে সেই বিষয়ে শিকিছোঁ আৰু মই এই খন লৈছোঁ মোৰ সেইখন আছে আৰু মাজে মাজে ইউটিউবো ব্যৱহাৰ কৰোঁ অনলাইন উৎস হিচাপে ড্ৰৱিং শিকিবলৈ